হয় হয় অসমৰ সংবাদ মাধ্যমে স্থানীয় ৰাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাতৰিসমূহ মানে সামৰি লোৱাত আজিকালি বহুত সুবিধা হ'ল হয় হয় সংবাদ মাধ্যমৰ যিবিলাক সক্ৰিয়ম সদস্য আছে তেওঁলোকে ৰাষ্ট্ৰ বা আন্তঃৰাষ্ট্ৰীয়ৰ বিভিন্ন প্ৰান্তত গৈ তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰে আৰু সেই বাতৰিবিলাক সম্প্ৰচাৰ কৰি পেলাই যিটো আমাৰ মূল মেইন কাৰ্যালয় আছে তালৈ তেওঁলোকে প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰে আৰু সেই প্ৰত্যক্ষভাৱে প্ৰেৰণ কৰা বাতৰিসমূহ আমাৰ ৰাইজে দৰ্শন কৰিবলৈ পায় সেই বিভিন্ন অঞ্চলতে হওক আমাৰ অসম ভাৰততেই হওক বা অসমতেই হওক বা আমাৰ ভাৰতৰ বাহিৰতে হওক সেই বাতৰিবিলাক প্ৰচাৰ কৰিবৰ কাৰণে সংবাদ মাধ্যমৰ যিসকল সক্ৰিয় কৰ্মী আছে তেওঁলোকে তাত সেই লোকেশ্যনত গৈ আৰু তেওঁলোকে সেই লোকেশ্যনত গৈ তেওঁলোকে বাতৰি সম্প্ৰচাৰ কৰি আমাৰ জনসাধাৰণক সেই প্ৰকৃত আৰু শুদ্ধ বাতৰি চোৱাৰ বাবে কি হৈছে তেওঁলোকে আমাক সহায় কৰি আছে হয় আৰু তেওঁলোকে সেই বিভিন্ন প্ৰান্তত গৈ পেলাই বাতৰিবিলাক সংগ্ৰহ কৰি তেওঁলোকে মূল ষ্টুডিঅ'লৈ তেওঁলোকে ডাইৰেক্ট প্ৰেৰণ কৰে আৰু সেই প্ৰেৰণ কৰা বাতৰিবিলাককে আমাক দৰ্শকসকলে টেলিভিশ্যনত হয় হয় চাবলৈ পোৱা যায়